হেল্ল' অ' বা আপোনাৰ দোকানখন খোলা আছেনে অ' মই মানে যাম বুলি ভাবিছিলোঁ আজি আপোনাৰ স কিমান টাইমলৈকে খোলা থাকিব দোকানখন অ' অ' মই গৈ আছোঁ দিয়ক আচ্ছা আপোনালোকৰ নতুন কিবা কালেকশ্যন আহিছে নেকি চাদৰ মেখেলাৰ

আচ্ছা কেনেকুৱা কেনেকুৱা ডিজাইনৰ আহিছে কাপোৰবোৰ আচ্ছা আচ্ছা আপোনালোকৰ দামবোৰ কিমানৰপৰা ষ্টাৰ্ট হয় আচ্ছা মেটেৰিয়েলটো কেনেকুৱা পাঁচশ মানৰটো অ' হয় হয় এনেই ভাল অলপ কম ৰেইঞ্জৰ মানৰ ভিতৰত কিমানমানৰ ভিতৰত পাম কম হ'ব নোৱাৰে নেকি তকে নাই ভাল আছিলে মানে মোৰ তেতিয়া দাম দৰটো মিলিলেহে মই যাব পাৰিম এই ছিক্স হাণড্ৰেদটো বেছিয়ে হৈছে দিয়ক অকণমান কমাওক আৰু অলপ হয় ন হয় হয় তাকে গ'লে গম পাম আৰু দিয়কচোন কেনেকুৱা কেনেকুৱা আহিছে অ' হ'ব দিয়ক নহ'লে